মোৰ পৰিয়ালত চলি অহা কেইটামান সাংস্কৃতিক পৰম্পৰা বুলি ক'লে আমাৰ বিশেষকৈ যিহেতু বৈষ্ণৱ ধৰ্মৰ আমি উপাসক তো আমাৰ পৰিয়ালত বিশেষকৈ পালনাম চলি আহিছে পালনামৰ বিশেষ নিয়ম হিচাপে ক'বলৈ গ'লে দুগচি বন্তি লগাই ভগৱানৰ ভগৱানৰ বাবে থাপনা পতা হয় আৰু তাত আমি চাৰিটা চুবুৰীৰ ভকত মাতি আমি পালনাম নাম প্ৰসঙ্গ কৰোঁ আৰু নাম প্ৰসঙ্গৰ পিছত অলপ ভকতৰ বাবে ভাতৰ বা বোকা চাউলৰ জোগাৰ কৰা হয় আৰু বাকী বেলেগ উৎসৱ বুলি ক'লে বিয়া চলি আহিছে বিয়া আমাৰ প্ৰজাপতি নিয়মতেই চলি আহিছে আমাৰ হোম যজ্ঞ কৰি বামুণ মাতি আৰু এনেদৰে বিয়া বিয়াবিলাক কৰা হয়